হয় মই বিভিন্নধৰণৰ ছবি আঁকিছো কেতিয়াবা মানুহৰ ছবি কেতিয়াবা জীৱ জন্তু আৰু আৰু বিভিন্ন ফল মূলৰো ছবি নিজেও আঁকো আৰু বেলেগক আঁকিবও শিকাও মানে সৰু সৰু কিছুমানক ল'ৰা ছোৱালী কিছুমানক শিকাই আৰু মই পাৰো কাৰণে বলত অলপ জানো কাৰণে মানে মাক দেউতাকসকলেও দিয়ে আৰু খুড়া ছোৱালীহঁতকো অলপ শিকাইছোঁ আৰু মই ছবি আঁকি বহুত ভাল পাওঁ মই সৰুৰে পৰা ছবি অঁকাত আগ্ৰহো আছিল আৰু আগ্ৰহ থকা কাৰণেই ছবি আঁকিবলৈ মা দেউতাহঁতেও কেতিয়াও বাধা দিয়া নাছিল আৰু যিমান পাৰে মা দেউতাহঁতেও মোক সহায় কৰিছিল আৰু উৎসাহো দিছিল বহুত আৰু লগৰখিনিয়েও বহুত উৎসাহ দিয়ে আৰু এনেকৈয়ে আঁকি থাকিলে পিছলৈ ভালকৈ ছবি আঁকিব পাৰিম বুলি মোৰো বিচ্ছা বিশ্বাস আছে আৰু নজনাটো মোক জনাসকলে শিকাইও দিয়ে এইটো এনেকৈ নহয় অলপ ভালকৈ আকৌ বা এনেকৈ বুলি শিকাইও দিয়ে আৰু মই মই অঁকা ছবিবোৰ সকলোৱে ধুনীয়া হৈছে বুলিয়ে কয় চবৰে চকুত ভালেই ভালে হয় যেতিয়া অলপ ভালকৈ আঁকিব পাৰিছো চাগে আৰু মইয়ো যিমান পাৰো ধুনীয়াকৈ আঁকিবই চেষ্টা কৰোঁ তেনেকৈ কলেজৰ মেগাজিনতো ছবি আঁকিবলৈ লগৰবোৰে মোকেই কয় আৰু মইয়ে আঁকি দিওঁ যিমান কণ পাৰো ভালকৈ আৰু স্কুলৰ বাইদেউহঁতেও ভাল হৈছে বুলিয়ে কয় আৰু এয়াই আৰু